অঁ মান বাইদেউ হয়নে এই কুকুৰা দৰকাৰ হৈছিলে অ' মোক এই হেৰি কুকুৰা লাগিছিলে দছ কেজি পোন্ধৰ কেজিমান

এনেই কে কে কিমানকৈ হেৰি ৱেটৰ আছে বাৰু

অঁ অঁ নাই বাৰু হেৰি অকণমান ডাঙৰ হ'লেই হৈ গ'ল এনেও আমি মুঠাই আনিম এই হেৰি অ' এতিয়া হেৰি কি কয় আমাৰ হেৰি বিহু পাইছেইিনে মাঘৰ বিহু মাঘৰ বিহু মেজি তলত খানা খাব নহয় ৰাইজে তাতে গায়কো অহাৰ কথা আছে এইটো আৰু বিভিন্ন জাতিৰ হেৰি কিবা সাত বাই ভনী এইবোৰ হেৰি কৰিব মাতিব কৈছে কেইবাটাও জাতি জনগোষ্ঠী বিহু প্ৰদৰ্শন কৰিব তেওঁলোকে মিচিঙে মিচিং প্ৰদৰ্শন কৰিব সেইসকলক খোৱাবলৈকে মানে আমাৰ এই কমিটিখিনিক মানে কুকুৰা দৰকাৰ হৈছিলে তাৰপিছত মনত পৰিলে মই আপোনাৰ কথা সেইকাৰণে ফোনটো মাৰি চাওঁ তেওঁৰ ওচৰতে হয়টো কুকুৰা থাকিব

ডাঙৰ হ'লেই হৈ গ'ল তেতিয়া তাৰমানে সৰু নিলেতো ধেৰ নিব লাগিব আধা কেজিয়াবোৰ হ'লে মানে বহুত হৈ উঠিব নিব লাগিব এই

অঁ অঁ এনেই কেনেকৈ ল'ব বাৰু ৰেটবোৰ এই লোকেলটো এই চাৰে তিনিশ চা তিনিশ ত্ৰিছ ত্ৰিছ টকা অঁ অঁ

আপুনি ধৰি চাই চিতি ল'ব আৰু কিবা এটা কাৰণ কেলৈ আমাৰ এতিয়া গাঁৱৰ বিহুৰ কাৰণেহে ৰাইজে হেৰি কৰিছে এই দছ কেজি পোন্ধৰ কেজিমান হ'লে হৈ যাব পোন্ধৰ বিছ কেজি তে মানুহ কিমান আহে তাৰ ওপৰতে হেৰি কৰা হ'ব পাৰ্টিবোৰত এতিয়া কিমান কিমানজন মানুহ আহে এটা এটা তাৰ গ্ৰুপত

আমি আলোচনা কৰি লওঁ কথাবোৰ পাতি লওঁ যে ধৰি লওক ব্ৰইলাৰ নিলে ভাল হ'বনে নে লোকেল ব্ৰইলাৰটো আকৌ সবেই নাখায়নে সেইকাৰণে লোকেলটো হ'লে ভাল হয় আৰু

অঁ চাই চিতি ৰেটটো ধৰিব আৰু কুকুৰাটো পৰাপক্ষত আপুনি বেলেগক দি নিদিব অঁ অঁ অঁ মই আপোনালৈ ফোনটো মাৰিম তাৰপিছত তেতিয়া আমাৰ মানুহ আমি ল পঠিয়াই দিম আৰু আপুনি হেৰি যো যোগ কৰি মেলি হেৰি কৰি দিব ঠিক আছে হ'ব তেতিয়া